হেল্ল'

অ' শুনিছোঁ কওক অ' চিনি পোৱা নাই নহয় কোনে বা ক'লে অ' অ' অ' অ' কওক হয় অ' পাইছোঁ পাইছোঁ কওকচোন

হয়

বাইদেউ কি কি কৰিব আৰু বতৰ বেয়া যে বৰষুণ দি আছে ৰ'দ চদ নাই সেইকাৰণে পাচলিবোৰ চব বেয়া হৈ গৈছে আৰু মইতো পাচলিৰ ভিতৰত সোমাই গৈ চোৱা নাই ন ভাল নে বেয়া আৰু আমি য'ৰ পৰা কিনি আনিছিলোঁ তেখেতেও আমাক

বাইদেউ বেয়া বুলি জনা হ'লে আমিও বেলেগৰ পৰা কিনি নানোঁ তেখেতেও আমিও বেলেগৰ পৰা কিনিয়ে আনিছোঁ আমি কৃষকৰ পৰা কিনিহে আনিছোঁ তেখেতৰ পৰা আমি কিনি নানিলোহেঁতেন নহয় বেয়া বস্তুটো বিক্ৰী কৰি আমি কিয় বদনাম ল'ম আৰু বতৰ বেয়া কাৰণে চব শাক চব্জিয়ে বেয়া হৈ গৈছে বৰষুণ দি আছে এইকেইদিন ৰ'দ চদ নাই বাইদেউ আমি কেনেকৈ ঘূৰাই দিম বাৰু বেলেগৰ পৰা কিনি আনিছোঁ তেখেতকো পইচা আমি পইচা আমাৰো পইচা সোমাই আছে

কি ক'ব বাইদেউ আমি চব বতৰৰ লগতে কথা বেয়া চেয়া নাপাব আমিও চাই ভিতৰত সোমাই মেলি চাই অনা নাই আনিলোঁ আৰু কিনি মেলি ব বজাৰ একেবাৰে বেয়া সেইটো কাৰণে কওক ঠিক আছে হ'ব দিয়ক